হেল্ল' আমাৰ অসমত চাহ খেতিটোৱে বেছি ভাল হোৱা দেখা যায় আপুনি যদি কৰিব বিচাৰে ইয়ালৈ আহিব আহি চাই যাবহি কেনেকৈ কৰিছে কৰিছোঁ মোৰ ওচৰলৈ আহিলে এইবোৰ সকলো আপোনাক জনাই দিম বাৰু আৰু বেলেগ ধৰি লওক ধান খেতিও হয় ধান খেতিও কৰিব কৰে ভালদৰে ধান খেতিৰ বিষয়েও আপুনি জানি ল'ব পাৰিব বহুত ধৰণৰ খেতি মানে কৰা হয় আহিলে আপুনি সকলো জানিব পাৰিব